অঁ হয় ডক্টৰ বন্দিতা গগৈ মেমে কৈছিলেনি বাৰু অঁ মই মানে মোৰ বান্ধৱী এগৰাকীৰ পৰা আপোনাৰ নম্বৰটো ল'লোঁ দেই হয় হয় মানে বাইদেউ মোৰ যে এই কেইদিনমানৰ পৰা হৈছে মানে মোৰ ভোক নালাগে আৰু মানে মোৰ খুব মানে পেটটো মানে যেতিয়া ৰাতি হয় মানে ভাত খাই দিয়াৰ পাছত মানে মোৰ ৰাতি শুব নোৱাৰো মানে ইমানে পেট বিষ হৈছে ধৰিব পৰা নাই মানে মোৰ কি হৈছে আপুনি মানে হেৰি খালে খাই উঠাৰ পাছত কিবা পেটটো বমি বমি লাগে আভোক আভোক লাগে ভোকো নলগা হৈছে আৰু ইমান পেট বিষ হৈছে তাৰমানে মোৰ ভালকৈ ধৰিব পৰা নাই তাৰমানে কিনো হৈছে বাইদেউ

মোৰ যে সাতাইছ বছৰ

বাইদেউ বাইদেউ মানে মোৰ নাচৰ এনেকৈ স্কুল এখন আছে মই এনেকৈ নাচ শিকাবলৈ যাওঁ প্ৰত্যেক দেওবাৰে দেওবাৰে বাকী মই বাকী সপ্তাহকেইটাতো যিহেতু এইকেইদিন মানে অকণমান মোৰ ব্যস্ত থাকিব লগা হৈছে সদায় সদায় মই এনেকৈ নাচ শিকাব লগা হৈছে মোৰ সৰু সৰু ল'ৰা ছোৱালী কেইটামান আহে ঘৰলৈ মোৰ ডেইলী অলপমান শিকাই থকা নিচিনাই হৈছে আৰু হ'লেও মানে গাটো হয় তাৰপিছত এই গাটো উইক লাগে মানে মই ভালকৈ কৰিব নোৱাৰোঁ মানে এনাৰ্জি নাথাকে মানে গাত হয় হয় মানে খোৱা খেলি মেলি হয় দেই বাইদেউ মানে কি হয় মই মানে সময় নাপাও মানে মই কেতিয়াবা নাখাৱেই মানে দিনটোলৈ মই কেতিয়াবা একদম অকল দিনটো নাখায় ৰাতি ভাত সাজ খাই দিওঁ কেতিয়াবা ৰাতিপুৱাই খায় মই দিনটোলৈ নাখাওঁ এনেকুৱা হয় মানে আৰু পানী খুব কম খাওঁ মানে আৰু মানে মোক অঁ তেনেকেই হয় মানে কিন্তু এতিয়া মানে হয়টো সেইটো কাৰণেও হ'ব পাৰে মই নাজানো খালী মানে যেতিয়া পুৰা পেট বিষায় মই একো কৰিব নোৱাৰোঁ মানে এতিয়া মানে মই ৰাতিপুৱাই কেতিয়াবা ভাত থাকিলে ঠাণ্ডা ভাত খাই দিওঁ বা ৰাতি এনেকৈ যি পাওঁ আৰু যি থাকে সেয়া বনাই মেলি খাই দিওঁ মানে

হয়

হয় হয় হয় হয়

হয় বাইদেউ হয় বাইদেউ বাইদেউ মানে মই আপোনাৰ ওচৰত এবাৰ কিন্তু যাম মানে মই এইখিনি কৰাৰ পিছত এবাৰ আপোনাৰ চেম্বাৰলৈ গৈ আপুনি ভালকৈ চাই দিব হয় বাইদেউ ঠিক আছে হ'ব দিয়ক অঁ অঁ